এক জানুৱাৰী দুই হাজাৰ বিছ পাঁচ ফেব্ৰুৱাৰী দুই হাজাৰ একৈছ ঊনৈছ মাৰ্চ দুই হাজাৰ ঊনৈছ পোন্ধৰ জুলাই দুই হাজাৰ ন ত্ৰিছ ছেপ্টেম্বৰ দুই হাজাৰ